যাওঁ নেকি হয়নে বাৰু অঁ ক'চোন কি কি মবাইল লাগিছিলে বা কেনেকুৱা ধৰণৰ কি মোবাইল ভিবোৰ কিমান সাতৰপৰা আৰম্ভ হয় সাত হাজাৰৰপৰা এনেই কিমান দামীমান লাগিছিলে বা পাব আপুনি ফাইনেঞ্চতো ল'ব পাৰিব কিন্তু ফাইনেঞ্চত ছেমচাঙ মবাইল ল'ব পাৰিব আপোনাৰ মন্থলি যদি আপুনি ডাউন পেমেণ্ট পাঁচ হাজাৰ দিয়ে তেতিয়া মন্থলি কিমান আহিব আপোনাৰ পোন্ধৰশ তেনেকৈ আহিব আপোনাৰ আপোনাৰ আপোনাৰ ডকুমেণ্টচত হেৰি আধাৰ কাৰ্ড আৰু পান কাৰ্ডটো লাগিব আৰু পাছবুকটো সেইকেইটা ডকুমেণ্টচ হ'লেই হ'ব কাহানিমানলৈ আহিব বাৰু অঁ অঁ হ'ব দিয়ক তেতিয়াহ'লে